হেল' অশোক বুক ষ্টল হয়নে অঁ হেৰি মই দেৱীস্মৃতিয়ে কৈছিলোঁ মোৰ মানে কেইখনমান কিতাপ কিনিব লাগিছিলে আপোনালোকৰ তাত পামনে বাৰু অঁ মোক এই হেৰি মাকামখন আছেনে বাৰু ৰীতা চৌধুৰীৰ আৰু আপ তাৰ দুখন কপি দিব অঁ অঁ মই কাইলৈ মানে যাম আৰু কেইখন অঁ আৰু কেইখনমান আছিলে মোৰ মানে কিতাপ আপোনাক নামকেইটা মই কৈছোঁ আপুনি আছে নাই কৈ দিব দেই এখন অঁ এখন নাহৰৰ নিৰিবিলি ছাঁ তাৰপৰা আৰু এখন আছিলে এইখন হেৰি মামৰে ধৰা তৰোৱাল তাৰপৰা আৰু আছিলে আৰু এইখন কি আছিলে চাহেব পুৰাৰ বৰষুণ আৰু মৌন ওঁঠ মুখৰ হৃদয় আৰু আৰু আৰু আৰু আৰু এইখন হেৰি কি আছিলে অগ্নিৰ ডেউকা এইখন পামনে বাৰু

অঁ অঁ এই গোটেইকেইখনৰে মই প্ৰথমতে আপোনাক যিকেইখন কৈছিলোঁ তাৰ দুখন কপি তাৰ দুটা কপি দিব আৰু বাকী কেইখনৰ এটা এটা দিলেই হ'ব মোক

অঁ আৰু হেৰি এইটো কি কিবা ডিচকাউণ্ট পামনে টেন পাৰ্চেণ্ট অঁ ঠিক আছে বাৰু আৰু কিমান হ'ব মোক বিলটো এতিয়া ক'ব পাৰিবনে অঁ অঁ ঠিক আছে তেতিয়া হ'ব দিয়ক মই জি পে' কৰিম অঁ হ'ব দিয়ক অঁ অঁ ঠিক আছে